সঁচাকৈ কেতিয়াবা মই কোনো দিনেই ভবা নাছিলোঁ এনে এখন জেগাত আহি কেতিয়াবা মাছ ধৰি খাম বুলি মই ধেমাজি লৈ বিয়া হৈ এনেকুৱাই মাছ ধৰিবলৈ শিকিলোঁ মাছ মানে মাছ আপোনালোকক ক'বলৈ কোনো ধৰণৰ মাছ তেনে বহুত ডাঙৰ মাছ আজি মই আমি সকলো মহিলা গোট খাই এনেকে মাছ ধৰিবলৈ যাওঁ মাছ ধৰি খেপিয়াই থাকোঁ খেপিয়াই থাকোঁ মাছ খেপিয়াওঁতে খেপিয়াওঁতে মানে হাইৰাণ হৈ যাওঁ হাইৰাণ হৈ যোৱাৰ পিছত কেতিয়াবা এনেকুৱাই লাগে কেতিয়াবা যে ইমানেই ডাঙৰ মাছ এটা ধৰিম তেনেকুৱা লাগে ঠিক এদিন তেনেকৈ বাইদেউসকলে লগ ধৰিলে মাছ মাৰিবলৈ চমাজান তেনআলি খালত মাছ ধৰিবলৈ যাওঁতে প্ৰথমে নাই মাছ পোৱা নাই সৰু সৰু মাছ ধৰো ধৰি ধৰি অৱশেষত ভাগৰি যাওঁ ভাগৰি যোৱাৰ পিছত কেতিয়াবা আকৌ ভাবোঁ এহ পাম আকৌ এটা এদিন তেনেকৈ মাছ ধৰি থাকোঁতে ধৰি আছোঁ খেপিয়াই আছোঁ খেপিয়াই আছো খেপিয়াই থকা পিছত ঘৰলৈ আহিবই হ'ল সকলো লগৰবিলাক মাছৰ তলিৰ পৰা উঠিলে মই মাছ সৰু সৰু মাছ পাইছোঁ পিছে ডাঙৰ মাছ পোৱা নাই বহুতে পায় ইমানেই ডাঙৰ মাছ পায় সেইটো এদিন মোৰ হাতত ডাঙৰ মাছ নালাগে এদিন তেনে সময়তে মই সেইদিনাই মই মাছ ধৰি আছোঁ সকলো লগৰবিলাকে মোক গালি পাৰিছে উঠি আহ উঠি আহ আৰু নেপাৱ নাই মই এটা ধৰিহে যাম সেই সময়তে এডাল জেঙৰ তলত মই খেপিয়াই খেপিয়াই গৈ আছোঁ খেপিয়াই খেপিয়াই গলত এনেকুৱাই ডাঙৰ বৰালি মাছ মই কোনোদিনেই ধৰি পোৱা নাছিলোঁ বৰালি মাছটো জেং ডালৰ তলত এই নল এইখিনি আছিলে নলখিনিত নলখিনিৰ তলতে মাছটো সোমাই গৈ আছে গৈ আছে মই ভাবিছোঁ সাপ কিন্তু সাপ নহয় ইমানেই ডাঙৰ ডাঙৰ ইমানেই ডাঙৰ এবাৰ ধৰিছোঁ পিছলি গৈছে সিবাৰ ধৰিছোঁ পিছলি কাৰণ বৰালি মাছৰ বাকলি নাই সেইকাৰণে ধৰিব পৰা নাই সি বহুত তলে তলে গৈ আছে খেপিয়াই গৈ আছোঁ খেপিয়াই খেপিয়াই খেপিয়াই লাষ্টত পাৰ পাব সময়তে মই মাছটো ধৰি আনিলোঁ ধৰি আনি ইমানেই ফূৰ্তি লাগিছে মানে লগৰবিলাকক ক'বলৈ কোনো দি কোনো কথাই নাই সেইদিনাই মই এনেকুৱাই অনুভৱ হৈছিলে মই যে আজিহে মাছ ধৰি মোৰ মনৰ কামনা বহুত দিনীয়া সপোন মোৰ পূৰ হৈ গৈছে বিশেষ সেইদিন মই ঘৰলৈ আহিলো ঘৰলৈ আহি ঘৰ নেপাওঁতেই পানীতোলা মেইন ৰোডৰ হাইৰোডৰ কাষত মই মানে কাক ক'ম কাক নক'ম বুলি কৈ কৈ ভাবি ভাবি ঘৰ পালোহি যেনে মই ঘৰ পালো ঘৰত সকলো মানুহকে চিঞৰি পিনি কৈছোঁ আজি মই বহুত ডাঙৰ বৰালি মাছ ধৰিলোঁ বহুত দিনৰ এটা আশা পূৰ হৈছে মই কোনো দিনেই অনুভৱ কৰা নাছিলোঁ মই যে ইমান ডাঙৰ মাছ এটা ধৰিম বুলিছিলোঁ প্ৰায় পাঁচ কেজি ওজনৰ সেইদিনাৰ পৰা মই মাছ ধৰিবলৈ বহু আৰু তাতোতকৈ উৎসাহ বাঢ়ি গ'ল মই বিক বিশেষ এতিয়াও সকলো ধৰণৰ সকলো ধৰণৰ বা সকলোৰ লগতে মাছ ধৰিবলৈ সংযোগ কৰোঁ কাৰণ এদিনেই এটা বৰালি মাছ পালো সেইদিনা আকৌ ভাবোঁ কেতিয়াবা আকৌ পাম নেকি এনেকুৱা এনেকুৱা অনুভৱ হয় মই আজিও তেনেকৈ মাছ ধৰিবলৈ গৈ আছোঁ প্ৰায় আজি আজি মই খেপিয়াবলৈ যাম বুলি ভাবিছিলোঁ ডাঙৰ মাছ পাওঁ বা কিন্তু যাম বহুত ডাঙৰ ডাঙৰ মাছ ধৰোঁ মই খেপিয়াই খেপিয়াই আৰু কিনো অনুভৱ কোনদিনা পূৰ হ'ব আজি